কাকতি কাকতি ভাল অ তোমাৰ ভাল অ অ অ' চিঠি একোখন দিছিলে যোৱা হ'বনে কি তোমাৰ অ বাৰু আৰু কোনোবা যাবনি বাৰু অ অ অ' মোকো সেই অমিতে আৰু অজিতে আৰু সেই খগেনেও কৈছিলে যাম বুলি ঠিক আছে তেতিয়াহ'লে আটাইকেইটা একেলগ হৈ পেলাই একে জেগাৰ পৰাই গুচি যাম কিমান সময়ত যাবা অ ঠিক আছে ঠিক আছে হ'ব অ অ ঠিক আছে অ